আমি সাধাৰণতে খেতিত সুৰক্ষা বুলি ক'বলৈ গ'লে জেওৰা দিয়া হয় জেওৰা দিয়া হয় কিয়নো যাতে গৰু ছাগলীবোৰ জেওৰাৰ ওপৰেদি পাৰ হৈ বা সুৰুকি অহিব নোৱাৰে বাঁহৰ বাঁহ ফালি সৰু খুঁটিৰে জেওৰা তৈয়াৰ কৰি দিয়া হয় আৰু আপোনাৰ জাল দিয়া হয় জাল দি থোৱা হয় যাতে হাঁহ কুকুৰা পাৰ আদিবোৰ আহিব নোৱাৰিবলে আৰু দ্বিতীয়তে তিনি তিনি নম্বৰতে দিয়া হয় আপোনাৰ খেতি পথাৰত আমি খেৰ আৰু ফটা কাপোৰেৰে তৈয়াৰী তৈয়াৰ কৰা হয় পুতলা পুতলা তৈয়াৰ কৰি অৰ্থাৎ বাঁহৰ খুঁটিত ওলমাই ৰাখা হয় ওলমাই ৰাখিলে যাতে বতাহত সি হালি থাকে যাতে চৰাই বা জন্তুবোৰ বোৰে ভাবিব তেতিয়া পথাৰত এজন মানুহ বা ব্যক্তি ৰৈ আছে বা ৰখীয়া হৈ আছে তেতিয়া তেওঁলোকে সেই পথাৰৰ ফালে আহিবলৈ ভয় কৰে আৰু লগতে আৰু এটা পদ্ধতি অৱলম্বন অৱলম্বন কৰা হয় টিং বা ডাঙৰ গামলা এনেকুৱা ধৰণৰ বস্তুত বাঁহ এডাল বান্ধি আঁতৰৰ পৰা ৰছী লগাই থোৱা হয় মানুহৰ য'ত থাকিবলৈ সুবিধা হয় তাত ৰছীডাল নি তাত লগাই থোৱা হয় আৰু সেই ৰছীডাল জোকাৰি দিলে এটা শব্দ হয় আৰু সেই শব্দত চৰাই বা গৰু ছাগলী সিহঁতে সেই শব্দটো শুনাৰ লগে লগে তাৰ পৰা আঁতৰি যায় আমাৰ খেতি পথাৰত সাধা সাধাৰণতে গৰু ছাগলী ঘোঁৰা হাতী বান্দৰ কেৰ্কেটুৱা শহাপহুকে ধৰি বিভিন্ন ধৰণৰ চৰাই চিৰিকটি অহা দেখা যায় তাৰ তেওঁলোকে আহি আমাৰ ইয়াত যথেষ্ট ধৰণৰ আক্ৰমণ কৰে কিয়নো হাতী আহিল বুলি বুলিলে সাধাৰণতে ধান আপোনাৰ কলৰ খেতিত যথেষ্ট প্ৰভাৱ পেলায় তেওঁলোকে তেওঁলোকে আহিলে ধানবোৰ খাই থৈ যায় আৰু মহতিয়াই থৈ যায় লগতে কলগছৰ তাত মানে পুলিৰ পৰাও উঘালি তেওঁলোকে সকলো নষ্ট কৰি খাই থৈ গুচি যায় আৰু বান্দৰ আহিলেও সেই ঠিক তেনেধৰণে ধানৰ থোক বা ধানৰ মুঠিবোৰ চুঁচি ধানবোৰ খাই থৈ গুচি যায় আৰু তেওঁ তাৰপাছতে আহে আপোনাৰ যিবিলাক গৰু ছাগলী গৰু ছাগলী যদি কেনেবাকে জেওৰাৰ ভিতৰত সোমায় বা জেওৰা নাথাকিলে সেই খেতিডৰাত তেওঁলোকে সোমাই এফালৰ পৰা সকলো খাই থৈ যায় খাই ভাঙি পেলায় লগতে সেইবোৰ সম্পূৰ্ণ লোকচান কৰি থৈ তেওঁলোকে গুচি যায় আৰু কেৰ্কেটুৱা আহিলে বিভিন্ন ধৰণৰ ফলৰ খেতিবোৰত তেওঁলোকে সেই নাৰিকলৰ হওক তামোল হওক কল অমিতা এনেকুৱা ধৰণৰ বা নাচপতি এনেকুৱা ধৰণৰ খেতিবোৰত তেওঁলোকে যথেষ্ট ধৰণৰ প্ৰভাৱ পেলায় তেওঁলোকে আধা খায় আধা তললৈ পেলাই দিয়ে আৰু লগতে কিছুমান কামুৰি থৈ পিনি নষ্টও কৰি থৈ গুচি যায় যাৰ ফলত আমি ব্যৱসায় ভিত্তিত তেওঁৰ সেই বস্তুটো বজাৰলৈও নিবলৈ যথেষ্ট অসুবিধা হয় আৰু শহাপহুৱে দ্বিতীয় শহাপহুৱে কি কৰে তেওঁলোকে পথাৰত ৰত যেতিয়া আমি গুটি দিয়া হয় পথাৰত সেই গুটিবোৰত তেওঁলোকে যেতিয়া পোখা ওলাই অহাৰ লগে লগে পোখা অহাৰ লগে লগে শহাই আহি সেই পোখাবোৰৰ পৰা যি কোঁহপাত ওলায় সেই কোঁহপাতটো তেওঁলোকে খাই থৈ গুচি যায় খোৱাৰ ফলত সেই গছজোপাৰ যেতিয়া কোঁহটো ওলায় কোঁহটো যেতিয়া খাই দিয়া হয় সেই গছজোপা মৰি থাকে ফলত আমাৰ সেই খেতিডৰাত আমি যিদৰে আশা কৰো সেই আশাৰ পৰা আমি বঞ্চিত হ'ব লগা হয় আৰু চৰাই চিৰিকটিয়ে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহে আহি তেওঁলোকে সেই পথাৰত থকা যিবোৰ ধান বা তেনেধৰণৰ গুটি থকা শস্যবোৰ সম্পূৰ্ণ তেওঁলোকে খাই থৈ গুচি যায় আৰু তেওঁৰ পৰা ধান খেতিত যথেষ্ট তেওঁলোকে প্ৰভাৱ প্ৰভাৱ পেলায় সেই ক্ষেত্ৰত ধানৰ প্ৰথমতে ধান যেতিয়া পানীৰ ধৰণে গাখীৰতিৰ সৃষ্টি হয় তেতিয়া সেই ধৰণে বা সেই বস্তুটোক দাঁতেৰে চুপি খাই থৈ গুচি যায় যাৰ ফলত ধানটো পতান হোৱা দেখা যায় অঁ ঠিক তেনেদৰে ধানটো যেতিয়া পকিব হয় সেই সময়ত তেওঁলোকে চৰাইবোৰ আহি ধানবোৰত পৰি দিয়ে পৰি ধানবোৰ খাই আৰু লগতে ধানবোৰতো থিয় হৈ থকা ধান তললৈ পেলাই দিয়ে পেলাই দিয়াৰ ফলত ধানবোৰ সম্পূৰ্ণৰূপে নষ্ট হৈ যায় কাৰণ আকৌ ধানটো সেইটো কাটিবলৈ অকণ অসুবিধা হয় আৰু প্ৰায়বোৰ সৰি যায় ফলত আমাৰ যথেষ্ট লোকচান হয় আৰু বিশেষকৈ ঘোঁৰাই যেতিয়া যিকোনো শস্যত যেতিয়া তেওঁলোকে আক্ৰমণ কৰে সেই আক্ৰমণ কৰা শস্যডৰা মুঠি হৈ নুঠে তাত কিয়নো সিহঁতলোকৰ দাঁত দুপাৰি থাকে দুপাৰি দাঁতেৰে তেওঁলোকে যেতিয়া এজোপা ধান বা কুঁহিয়াৰ বা কিবা গছত কামোৰে কামুৰি ধৰে তেতিয়া সেই গছজোপা তেওঁলোকে জোৰেৰে উঘালি দিয়ে উঘালি দিয়াৰ ফলত গছজোপা শুকাই যায় মৰি যায় আৰু তেওঁলোকে খোৱাৰ পাছত সেই গছজোপা উঘালি উঘালি দিয়ে আৰু নতুবা গুৰিতে চিঙি থৈ গুচি যায় গুৰিতে চিঙাৰ পিছত তেওঁলোকৰ সেই বস্তুটোত সম্পূৰ্ণৰূপে গছজোপা নষ্ট হৈ যায় ফলত আমি তাৰ পৰা যি ধৰণৰ শস্য বা ফল আশা লাভ কৰোঁ সেই আশাৰ পৰা আমি সম্পূৰ্ণ বঞ্চিত হ'ব লগা হয় আৰু আমাৰ যিটো হাতীৰ কথা কৈছিলোঁ মই হাতীয়ে তেনেকৈ আহি লৈ যথেষ্ট ধৰণৰ ক্ষতি কৰে পথাৰত থকা ঘৰ দুৱাৰ ভাঙে খেতি বাতিবোৰ সম্পূৰ্ণ মহতিয়াই থৈ গুচি যায় ফলত বহুতখিনি আমাৰ লোকচান হয় কাৰণ আমি খেতি খেতিয়কৰ মানে যথেষ্টখিনি লোকচান হোৱা দেখা পোৱা যায়